হয় মই এখন কিতাপ পঢ়িছিলোঁ মানে মই প্ৰথমতে ভবা নাছিলোঁ যে সেইখন কিতাপ ইমান ভাল হ'ব মহাভাৰতত কিন্তু টিভি বিষয়ে টিভি ত বাৰু দেখুৱাই থাকে বা মহাভাৰতৰ বিষয়ে অলপ জানো তেওঁ বুলি মই কিতাপৰ হেৰিয়াত এখন কিতাপেই পঢ়িছিলোঁ মহাৰথি কৰ্ণ সেইখন হৈছে চন্দ্ৰ প্ৰভাত শইকীয়াই বাইদ'য়ে লিখা কাৰণ সেইখন কিতাপত ইমান ধুনীয়াকৈ লিখা আছে কিন্তু মই আধা পঢ়িয়েই নপঢ়াকৈ থাকিব নোৱাৰিলোঁ কিতাপখনত কৰ্ণ গোটেই বিৱৰণিটো তাত দিয়া আছে কৰ্ণ জন্ম পা একেবাৰে মৃত্যু লৈকে কবচুন্দল লোৱা লাগে কাৰণ কৰ্ণ প্ৰথম কুন্তিৰ প্ৰথম কুমাৰী কালতে জন্ম হোৱাৰ কাৰণে মানে কৰ্ণক চৰু এটাত ভৰাই পেলাই নৈত উতুৱাই দিছিলে তাত ধুবাদুবনীয়ে এজন দুজনে পাই পেলাই মানে ডাঙৰ কৰিছিলে তেনেকৈ ধৰক তেনেকুৱাখিনি কথা পঢ়ি পঢ়ি বা শুনি শুনি ভাল লাগিলে ভাল লগা কাৰণে গোটেই কিতাপখনেই পঢ়িলোঁ আৰু তেওঁক মানে কৃষ্ণই কেনেকৈ চালনা কৰি কবজ কুণ্ডলটো অঁতৰা লৈ আহিলে আৰু যে পঞ্চপাণ্ডৱৰ নিজৰ ডাঙৰ ককাই সেইটো কথাও যে কোনটিয়ে নক'লে বা লুকুৱাই থ'লে সেই কথাখিনিও গম পালোঁ সেইটো কাৰণে কৰ্ণ চৰিত্ৰটো মানে পঢ়ি ইমানেই বেয়া লাগিলে নপঢ়াকে থাকিব নোৱাৰিলোঁ সেইটো কাৰণে গোটেই কিতাপখন মই পঢ়ি শেষ কৰিলোঁ